শিক্ষাই সাংস্কৃতিক প্ৰথাৰ ওপৰত বহু ধৰণৰ প্ৰভাৱ পেলায় শিক্ষা থাকিলে অন্ধবিশ্বাসসমূহ দূৰ হয় শিক্ষাই মানুহৰ জীৱনৰ মূলমন্ত্ৰ শিক্ষা নহ'লে জীৱনৰ একো মূল্য নথকাৰ দৰে আজিৰ যুগত যিহেতু আজিৰ যুগৰ যুৱ যুৱতীসকল দেশৰ হকে কাম কৰিবলৈ বিচাৰে তেওঁলোকৰ মাজত অন্ধবিশ্বাস আহি পৰিলে বহু বেয়া হয় গ্ৰামাঞ্চলসমূহত শিক্ষাৰ ব্যৱস্থা ভাল নোহোৱাৰ বাবে আগৰ দিনৰ লোকে প্ৰায় লোকেই শিক্ষা গ্ৰহণ নকৰিলে যাৰ বাবে এতিয়াও গ্ৰামাঞ্চলসমূহ অন্ধবিশ্বাসেৰে ভৰি আছে যিটো শি বৰ্তমান যুগত শিক্ষা পালে হয়তো আঁতৰ হ'ব তাৰ বাবে শিক্ষাৰ অতিকৈ প্ৰয়োজন গ্ৰামাঞ্চলত যিমান শিক্ষা পাব মানুহে সিমানেই গ্ৰামাঞ্চলসমূহৰ পৰা অন্ধবিশ্বাসসমূহ দূৰ হ'ব আৰু অন্ধবিশ্বাসমূহ দূৰ হ'লেহে তাৰ পৰা ভৱিষ্য়তে এজন ভাল মানুহ ওলাই যাব পাৰিব